আমি পশু আমি মানে জীৱ জন্তুবিলাক পুহিছোঁ তাত বিভিন্ন মানে বেমাৰ আজাৰ দেখা দিছে বেমাৰ আজাৰে দেখা দিছে যে আমি যদিও হেৰি কৰিছোঁ আৰু মানে গাঁৱলীয়া চিকিৎসাও কৰিছোঁ আৰু মানে ডক্তৰৰ চিকিৎসাও কৰিছোঁ কৰি মেলি মানে চিকিৎসা লৈ যদি আমি হেৰি কৰিব নোৱাৰোঁ নহয় তেতিয়া আমাৰ ডক্তৰৰ পৰামৰ্শবিলাক লওঁ সেই জীৱ জন্তুবিলাক যেনেকৈ কেনেদৰে আৰোগ্য হ'ল সেয়েহে এতিয়া আমি গৰু এটাকে পুহিছোঁ মানে বিভিন্ন ৰোগে দেখা দিয়ে ভৰি ফটা চকু পানী ওলাল আৰু পেট ফুলা ছাল ছিগা এইবিলাক বিভিন্ন ৰোগে দেখা দিয়ে বা তেনেদৰে গাহৰি এটাও পুহিলো সেই গাহৰিটোও মানে বিভিন্ন তেনেধৰণে মানে বেমাৰ আজাৰ দেখা দিয়ে সেয়েহে ছাগলী ক্ষেত্ৰতো তেনেকুৱা বেমাৰ আজাৰেই দেখা দিয়ে সেই আমি প্ৰথমতেই লওঁ মানে গাঁৱলীয়া চিকিৎসা আমি জনাখিনি তাৰছতে আৰু লৈ মেলি তাৰপা বোলে গাঁৱলীয়া চিকিৎসাই আমাৰ মানে দেখা ভাল হোৱা যেন দেখা নাই তেতিয়া আমি কৰোঁ ডক্টৰ চিকিৎসা সেই ডক্টৰৰ চিকিৎসা কৰি আমি সময়মতে খাবলৈ দিওঁ সময়মতে দানা পানীও দিওঁ সময়মতে বেমাৰবিলাকৰ দৰৱ পাতিও ব্যৱহাৰ কৰোঁ ব্যৱহাৰ কৰি মেলি সকলোবিলাক সময়মতেই চোৱা চিতা কৰিয়ে থাকোঁ তথাপিতো যেনিবা তাৰ বোলে দেখা আজি নাই পৰা এই গৰুটো বা ছাগলীটো বেমাৰ ভাল নহ'বই তাৰ মাজতে আমি আৰু নোৱাৰাটো এৰি দিছোঁ আৰু উপায়টো নাই উপায় নোহোৱাত সেই জীৱ জন্তুবিলাক আমি তথাপিতো কিবা আকৌ আমি চাওঁ আপডাল প্ৰতিপাল কৰোঁ সময়মতে দানা আনো বনাওঁ খুৱাওঁ আৰু ঘাঁহ পানী পথাৰৰ দিনত যে আমি ঘাঁহ কাটি আনি খুৱাওঁ আৰু সময়মতে পানী দুনি খোৱা এই গৰুটোকে এতিয়া আমি আপডাল প্ৰতিপাল কৰি এতিয়া ৰ'দতে পেলাই বান্ধি থৈছোঁ বান্ধি থৈ এবাৰ সেই গৰুটো বা ছাগলীটো কেনেদৰে আমি ছাঁহলে আনিব লাগে সময়মতে আনি পানী দুনী খুৱাব লাগে সেই সেইটো নিজেই জানিব লাগিব আও আজি বোলে মই গৰুটো আপডাল কৰি দুটকা লাভ পালে আজিও গৰুটো বা ছাগলটোৱে পুহি মেলি ফুৰিবলৈ গ'লে মানে আৰু আজি কেনেদৰে ঘৰত ল'ৰাটোৱে আছে দেউতাকে আছে এতিয়া কওঁ যে ফুৰিবলৈ গ'লে তহঁতি গৰু বা ছাগলীকেইটা চাবি দেই মই সেইটো কোৱাটো কৰ্তব্য কাৰণে সেই কওঁ আৰু সেই যেনিবা সিহঁতিও আপডাল কৰে আৰু ল'ৰাটোৱেই হওক দেউতাকেই হওক কৰি মেলি আৰু যেনিবা গৰু ছাগলীকেইটা আপডাল কৰি থাকে আৰু ময়ো যিমানখিনি পাওঁ আৰু সুবিধা মতে সময়মতে কাম কৰি যাওঁ এতিয়া আমি গৰুটোকে পুহিলোঁ গৰুটো পুহি মেলি আমি যেনিবা আৰু যেন আদি হালোৱা গৰুহালকে পুহিলোঁ হালোৱা গৰুহাল পুহিলেতো আমাৰ এতিয়া দুট পথাৰত আমাৰ মাটি এবিঘা আছে সেই হাল বাই মেলি বোলে সেই হাল গৰু এবিঘা মাটি আছে আমি হাল বাই সেই এবিঘা মাটিটো ৰুব পাৰোঁ যেনে তেনেদৰে মাইকী গৰুজনী পুহিলোঁ সেই সময়মতে গাখীৰ পানী পাওঁ মানে পাবলৈ হ'লে সেই গৰুজনী কেনেদৰে আপডাল কৰিব লাগে সেইটোতো আমি নিজেই জানিব লাগিব জানি শুনি সেই গৰুজনী আমি সময়মতেই খোৱা পোৱাটো আমি নিজে দায়িত্ব ল'ব লাগে আৰু তেনেদৰে ছাগলীকেইটাও এতিয়া পুহিছোঁ যাতে সেই ছাগলীকেইটাই কেনেদৰে আমি ব্যৱহাৰ কৰিব লাগে সেইটো আমি নিজেই জানিব লাগিব এতিয়া গৰু ছাগলী আপডাল কৰিলেহে যেনিবা যত্ন কৰিলেহে ৰত্ন পায় সেইটো কাৰণে আমি ভাবোঁ যে গৰু ছাগলীকেইটা পুহিছোঁ যেতিয়া আমি নিজক নিজে সুবিধা লৈ আমি যেনেদৰে খাইছো শুইছো তেনেদৰে ইহঁতকো আমি আপডাল প্ৰতিপাল কৰি খোৱা বোৱাৰ দায়িত্ব লওঁ এতিয়া আজি গৰুজনীকে বোলে ছাঁত গৰু ৰ'দতে বান্ধি থৈছোঁ সেইটো সময়মতে আমি ৰ'দৰপা ধৰি লওক আনিব লাগিব আৰু আনি ছাঁত বান্ধি কেনেদৰে তাক আমি ৰাখিব লাগিব কেনেদৰে হেৰি কৰিব লাগিব সেইটো নিজে জানিব লাগিব ছাগলীকেইটাও এতিয়া ছাগলীকেইটাও এতিয়া পুহিছোঁ ছাগলীকেইটাও আমি কেনেদৰে এতিয়া বোলে মেলি দিছোঁ দেই অকণমান দেৰি আকৌ ঘৰলৈ আহিলে নাই সেইটো নিজে চোৱা চিতা কৰিব লাগিব ছাগলীকেইটা এতিয়া পুহি দুটা মতা ছাগলী বিকিও আমাৰ এখন ঘৰখন চলে নহয় সেইটো কাৰণে ছাগলীৰ ক্ষেত্ৰতো বহুতো ঘটনা তাৰমানে আহি পৰিছে সেইটো আহে আহি কৰিও আহিলে যদিও তথাপিতো যত্ন কৰোঁ সেই ছাগলীকেইটা কেনেদৰে আমি হেৰি সুবিধা লৈ মানে বচাব পাৰোঁ তথাপিতো যেনিবা সেই ঘটনা ফলত গৈছেও বেমাৰ মানে বিভিন্ন বেমাৰে দেখা দিয়ে নহয় সেই বেমাৰ সেইখিনিৰ পৰা মুক্ত কেনেকৈ কৰিব পাৰো ছাগলীকেইটা গৰুকেইটা নোৱাৰাটো আৰু চব এৰি দিছোঁ আৰু উপায়তো নাই গাঁৱলীয়া হওক ডক্টৰ হওক ডক্টৰ হওক বোলে চিকিৎসা কৰি নোৱাৰিলোঁ সেইকেইটা ছাগলী যিয়ে নহওক গৰু হওক ছাগলী হওক গাহৰি হওক মৰি গ'ল আৰু উপায়তো নাই সেইখিনিত এৰি দিছোঁ আৰু